অ' কোৱা মই তোমাৰ ঘৰতে আছোঁ অ' যাব পাৰি মইও ভাবিয়ে আছিলোঁ যাম যাম বুলি বাৰু কেইটা বজাত যাবা তোমাৰ জাগাটো ভালেই লাগে বাৰু মইও তেনেকৈ বিশেষ নাই যোৱা এবাৰহে গৈছোঁ ঠিক আছে ওলাবা কেইটা বজাত যাবা আবেলি ন এতিয়া টিকেটৰ প্ৰাইচটো কিমান কৰিলে তুমি জানা নি বিছ টকা টুৱেণ্টি অ' অ' আঠাইছশ আৰু কি কি আছে মইও ঠিক গম নাপাওঁ আৰু

আৰু কিবা হা হা আৰু গে গে'মিঙৰ সেইবোৰ আছিলে যে সেইবোৰ বেয়া হৈ আছিলে সেইবোৰ ভাল হ'ল নাই সেইবোৰ ভাল হ'ল নে মইটো যেতিয়া গৈছিলোঁ বেয়া আছিলে আচ্ছা আচ্ছা

আমি দুটাই যাব লাগিব আৰুটো যোৱা মানুহ নাই বাৰু ঠিক আছে ওলাবা ফোন কৰিবা মোক